আমি যিকোনো ঠাইত ভ্ৰমণত গ'লে আমি আগতীয়াকৈ জেগাডখৰ বিষয়ে ভালকৈ পৰ্যবেক্ষণ কৰিব লাগে কিয়নো সেই জেগাডখৰত আমি অচিনাকী মানুহ তাত যিকোনো বাধা আহিব পাৰে তাৰ প্ৰতি আমি লক্ষ্য ৰাখি কামটো বেছি আগুৱাই যাতে আমি যাব পাৰোঁ সেইবোৰ লক্ষ্য ৰাখি আমি ভালকৈ যাব লাগে আৰু ভ্ৰমণৰ সময়ত যদি আমাৰ আমি কিবা বিপদজনক জেগা দেখোঁ তাত আমি যাব নালাগে তাত গ'লে আমাৰ আমাৰ বিপদটো ঘটিব পাৰে সেইবোৰ আমি বহুত লক্ষ্য ৰাখিব লাগে আৰু আমি যেইজন ব্যক্তি যাওঁ আমি ভ্ৰমণলৈ সেইজন ব্যক্তি আমি পাৰ পাৰ্টি কৰাৰ পিছ পাৰ্টি খানা খোৱাৰ পিছত যেতিয়া আমি চব আকৌ গোট খাওঁ আমি সকলো ব্যক্তিৰ লগত আছেনে আমি পৰ্যবেক্ষণ কৰিব লাগে চাব লাগে সকলোৱে একতা হৈ থাকিব লাগে আৰু সেই ভ্ৰমণৰ ঠাইডখৰত যাতে কিবা বেলেগ বন্য প্ৰাণী জীৱ জন্তু যিয়ে মানুহক আঘাত কৰিব পাৰে তেনেকুৱা কিছুমান জীৱ জন্তু আছে নেকি তাৰ প্ৰতিও আমি লক্ষ্য ৰাখিব লাগে আৰু আমি এই খুব সাৱধানে সময় নিয়াব লাগে তেনেবোৰ কাম কৰোঁতে আৰু আমি সকলো যিমানসকল ব্যক্তি ভ্ৰমণলৈ যায় সকলো একগোট হৈ থাকিবলৈ চেষ্টা কৰিব লাগে সেইবোৰৰ প্ৰতি আমি বহুত লক্ষ্য ৰাখিব লাগে যাতে আমাৰ কোনো কোনো বেলেগ অঘটনৰ পৰিস্থিতি সৃষ্টি নহয় তেনে তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগে আৰু আৰু ভ্ৰমণৰ সময়ত আমি যিকোনো ঠাইলৈ যাওঁতে আমাৰ প্ৰয়োজনীয় সকলো সামগ্ৰী ই লৈ যাব লাগে আৰু আমাৰ হাতত আমাৰ হাতত ইমাৰ্জেঞ্চি এই মেডিকেট মেডিকেল বক্স থাকিব লাগে যাতে কোনো বা কেনেবাকৈ আঘাত প্ৰাপ্ত হ'লে লগালগ তেওঁলোকক অলপ ওচৰৰ পাঁজৰে চিকিৎসালয়ত পোৱাৰ আগতে তেওঁলোকক ভালকৈ আমি অলপ নিজে অলপ ভাল কৰিব পাৰি ভাল কৰিবলৈ চেষ্টা কৰাৰ যিবোৰ বস্তু জৰুৰী হয় সেইবোৰ লগত থাকিব লাগে ইমাৰ্জেঞ্চি টুল বক্স লগত লৈ যাব লাগে আৰু লগতে সেই ভ্ৰমণত যিবোৰ ঠাইলৈ যায় তাত ওচৰে পাঁজৰে মানুহ বোৰৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা তাৰ প্ৰতি আমি নজৰ ৰাখিব লাগে আৰু সেই সময়ত আমি তেওঁলোকৰো অনুমতি ল'ব লাগে যে এইডখৰ ঠাইত আমি ই আমাৰ ভ্ৰম ভ্ৰমণ কৰিবলৈ আহোঁতে এনেকুৱা এইকণ এইকণ ঠাইত আমাৰ এতিয়া ভোক লাগে খানা আদি খাবৰ বাবে আমি তেওঁলোকক অনুমতি ল'ব লাগে আমি য'তে ত'তে সেইবোৰ বস্তু পেলাবও নালাগে কাৰণ তেওঁলোকৰ অনুমতি নোহোৱাকৈ তাত কিছুমান বস্তু পেলাই দিবলৈ হ'লে তাত কিছু তাত তেওঁলোকৰ মানুহবোৰৰ সন্মতি নাথাকিলে তাত হুলস্থুল পৰিৱেশো সৃষ্টি হ'ব পাৰে সেইবোৰৰ প্ৰতি সকলো লক্ষ্য ৰাখিব লাগে আৰু ভ্ৰমণলৈ এই যিকোনো ঠাইলৈ যাওঁতে ঘৰৰ ঘৰৰ সকলোৰে অনুমতি ল'ব লাগে আৰু সকলোকে কৈ থৈ যাব লাগে কোন জেগাত গৈছে তেতিয়া আপোনালোকৰ কিবা আপোনালোকৰ যদি আপোনালোক অহাত দেৰি হয় প্ৰব্লেম হয় তেতিয়া ঘৰৰ মানুহে আপোনলোকক বিচাৰিবৰ বাবে তেওঁলোকৰ এটা নিৰ্দিষ্ট ৰাস্তা থাকে সেইকাৰণে আমি সকলোবোৰ কাম বহীত বহুত বহু বহুত সযতনেৰে ল'ব লাগে আৰু প্ৰত্যেকটো কথাত গুৰুত্বপূৰ্ণভাৱে ল'ব লাগে কাৰণ এটা ভ্ৰমণলৈ যাওঁতে বাইক লৈ যদি যায় তেতিয়া বাইক আৰোহী যিজন আৰোহী তেওঁলোক সকলোৱে হে হেলমেট পৰিধান কৰিব লাগে হেল আৰু কাৰত গ'লে সদায় ছিটবেল্ট বান্ধি ল'ব লাগে এনেকুৱা দূৰণিকৈ ভ্ৰমণত গ'লে সেইবোৰৰ খুব জৰুৰী আৰু বাইক বা কাৰ লৈ যাওঁতে সকলোৰে হাতত লাইচেঞ্চি আদি থাকিব লাগে সেয়াই